দিয়ক আমাৰ গোটেই ভাৰতবৰ্ষতে বিভিন্ন ধৰণৰ উৎসৱ আছে আমাৰ ধৰ্মীয় উৎসৱ হওক আৰু আমাৰ বিভিন্ন জাতীয় উৎসৱ হওক তেনেকুৱাবোৰ আছে আৰু আচলতে কোনো এটা উৎসৱেই আচলতে পেলনীয়া নহয় সকলোবোৰ উৎসৱেই আমাৰ প্ৰয়োজনীয় আমাৰ অসমতো বিভিন্ন ধৰণৰ উৎসৱসমূহ প্ৰত্যেক বছৰে পালন কৰা হয় বিভিন্ন ধৰি লওক পূজা উৎসৱেই হওক আমাৰ দূৰ্গা পূজা উৎসৱ আমাৰ বিহু বিহু উৎসৱ দৌল যাত্ৰা বিভিন্ন উৎসৱসমূহ আমাৰ অসমতো পালন কৰা হয় কিন্তু এজন অসমীয়া হিচাপে আমাৰ অসমৰ জাতীয় উৎসৱ বিহুত আমি বেছিকৈ আচলতে গুৰুত্ব প্ৰদান কৰা হয় আমি অসমৰ অসমীয়া জাতীয় উৎসৱ হিচাপে বিহুটো বেছি আমাৰ ধৰ্মীয় উৎসৱেই হওক বা কোনো আনন্দৰ উৎসৱৰ উৎসৱেই হওক আমি বিহুটোকে প্ৰধানকৈ ব্যৱহাৰ কৰা হয় বিহু প্ৰধানকৈ আমাৰ কৃষিৰ লগত জড়িত প্ৰধানকৈ কৃষিৰ লগত সম্পৰ্ক আছে কৃষি উৎসৱ বুলিও কোৱা হয় আমাৰ এই বিহুৰ বহু ৰজা দিনৰ পৰাই পালন কৰি অহা হৈছে আমাৰ সেই ৰজা তেতিয়াই আমাৰ সেই বাৰশ খ্ৰীষ্টাব্দৰ পিছৰ পৰাই আমাৰ সেই ৰজাসকলে অসমত শাসন কৰা শাসন কৰা দিনৰ পৰাই বিহু পালন কৰি অহা হৈছে আমাৰ সকলোৰে মুখে মুখে চলি আহিছে প্ৰথমে ৰংঘৰৰ বাকৰিত ৰজা ৰুদ্ৰ সিংহৰ দিনতেই বিহু বহলভাৱে প্ৰচাৰ হৈছিলে আৰু বৰ্তমান এই বিহু কেৱল বিহু অকল অসমতেই নহয় সম্পূৰ্ণ বিশ্বতো বৰ্তমান জনপ্ৰিয় হৈ উঠিছে বিশ্ব দৰবাৰতো বিহু সকলোৱে আকোৱালি লৈছে বা টিভিয়ে বাতৰিকাকতে দেখিবলৈ পোৱা যায় বিহু বৰ্তমান আন আন দেশবোৰতো বিশ্বৰ আন আন দেশবোৰতো বিহু পালন কৰা দেখা পোৱা যায় বিহু প্ৰধানকৈ তিনি প্ৰকাৰৰ মাঘ বিহু কাতি বিহু আৰু বহাগ বিহু আমি বহাগ বিহু প্ৰধানকৈ গোটেইকেইটা বিহুৱেই গুৰুত্বপূৰ্ণ কিন্তু আমাৰ অসমীয়াসকলে প্ৰধানকৈ বহাগ বিহুটো বেছি গুৰুত্ব প্ৰদান কৰে বহাগ বিহু আমাৰ অসমীয়া মাহৰ চ'তৰ শেষত আৰু বহাগ মাহৰ প্ৰথম দিনা উদযাপন কৰা হয় পালন কৰা হয় এই বহাগ বিহু আমাৰ প্ৰধান গোটেই মাহ ধৰিয়ে চলি থাকে আমি বহাগ বিহুতে প্ৰথম দিনা আমাৰ উৰুকা বুলি কোৱা হয় আৰু সেই উৰুকা দিনা আমি আমাৰ ঘৰ চফা কৰা বা বিভিন্ন ধৰণৰ কামসমূহ কৰা হয় অৰ্থাৎ পিছৰ দিনা আমাৰ গৰু বিহু বুলি কোৱা হয় গৰু বিহুত আমাৰ গৰুক গা ধুওৱা হয় লাও বেঙেনা হালধি থেকেৰা এনেকৈ কিছুমান আমাৰ বস্তু লৈ পেলাই সিহঁতক গৰু যাতে বেমাৰ বিঘিনি নহওক যাতে ভালদৰে খেতি কৰিব পৰা বা কৃষি ভালদৰে কৰিব পৰা যায় তেনে যিহেতু আমাক আমা গৰুক আমাৰ গোমাতৃ হিচাপে ব্যৱহাৰ কৰা হয় গাইগৰুক সেইকাৰণে আমি গৰুক ভালদৰে সেইদিনা গা পা ধোৱাই গধূলি যাতে বেমাৰ সিহঁতক জাক দি নতুন পঘা জৰিৰে সিহঁতক বান্ধি ৰখা হয় আৰু গধূলি আমি সিহঁতক পিঠা যিটো পিঠা খাবলৈ দিয়া হয় বিহু হিচাপে আৰু তাৰ পিছদিনাখন আমাৰ মানুহ বিহু পালন কৰা হয় আৰু মানুহ বিহু প্ৰায় চাৰি চাৰি পাঁচদিন ধৰি চলি থাকে আৰু তাৰপাছত আমাৰ সেই মানুহ বিহুতে আমাৰ যিসকল জ্যেষ্ঠ জ্যেষ্ঠসকলক আমি সেৱা জনোৱা হয় কিছুমান বিভিন্ন ধৰণৰ মান লৈ পেলাই গামোচা হওক বা তেনেকুৱা ধৰণৰ আৰু গৰু বিহুৰ দিনা ৰাতিৰ পৰা আমাৰ ডেকা গাভৰুসকলে লগ হৈ হুঁচৰি জুৰে ঘৰে ঘৰে গৈ হুঁচৰি গায় আৰু বিভিন্ন ধৰণৰ বিহুগীত বিহুনাম জুৰে তাৰপিছতেই আমাৰ এনেকৈ হুঁচৰি শেষ হ'লে মানে আমাৰ বিহু শেষ হোৱা বুলি কোৱা হয় প্ৰায় গাঁওখনত বিহু হুঁচৰি গাবলৈ চাৰি পাঁচদিন ছয় সাতদিন লাগি যায় আৰু হুঁচৰি শেষ হ'লে ন বিহু শেষ হোৱা বুলি কোৱা হয় আৰু তাৰপিছত আমাৰ এই মাঘ বিহু আছে আমাৰ মাঘ বিহুটো প্ৰধানকৈ মাঘ অসমীয়া মাঘ মাহতে পালন কৰা হয় ইংৰাজী মাহৰ জানুৱাৰী মাহত পালন কৰা হয় এই মাঘ বিহুটো আচলতে আমাৰ এটা প্ৰধানকৈ খাদ্য খোৱা বোৱাৰ লগতে বেছি বেছি জনপ্ৰিয় আমি এই মাঘ বিহুটো বিভিন্ন ধৰণৰ পিঠা পনা বনোৱা হয় বিভিন্ন ধৰণৰ পিঠা পনাৰে আমিও সেই সেই উৎসৱটো পালন কৰা হয় আৰু তাতে আমাৰ মেজিঘৰ সেই বনোৱা হয় আৰু পথাৰত আমাৰ ভেলাঘৰ হিচাপে ডেকা গাভৰুৱে ভাত ৰান্ধি খাবলৈ ফুৰ্ত্তি কৰিবৰ কাৰণে ভেলাঘৰ বনোৱা হয় আৰু আমি এটা বিশ্বাস কৰা এটা অন্ধবিশ্বাস এটা আছে যে এই আমাৰ যি মেজি মেজি জ্বলালে মানে আমাৰ যি যিবিলাক কু কুধৰ্ম বা কিছুমান কু যিবিলাক কৰ্ম বা তেনেকুৱা কু কিছুমান কাম থাকে সেইবোৰ যাতে বা সমাজত বা বেমাৰ বিঘিনি কিবা যদি থাকে সেইখিনি যাতে নাইকিয়া হয় বুলি তেনেকুৱা এটা তেনেকুৱা এটা অন্ধবিশ্বাস এটা মতামতো আছে সেইকাৰণে আমাৰ সেইদিনা পিছদিনা মাঘবিহুৱে সেই প্ৰথমতে উৰুকা বুলি কোৱা হয় পিছদিনাখন ধৰি লওক ভোজ ভাত খায় খোৱা হয় ৰাতিটো আৰু ৰাতিপুৱা মেজি গা পা ধুই পেলাই গা পা ধুই স্নান কৰি আমাৰ পিছদিনাখন মেজি জ্বলাই পেলাই আমাৰ সমাজত থকা যিবিলাক কুবিশ্বাস কুসংস্কাৰ সেইবিলাক আচলতে নাইকিয়া কৰা হয় তাৰপিছতে আহিলে আমাৰ কাতি বিহু তিনি নম্বৰতে আমাৰ কাতি বিহু অসমীয়া মাহৰ কাতি মাহতে পালন কৰা হয় আৰু কাতি মাহৰ কৃষিৰ লগতে সম গোটেই কেইটা বিহু আচলতে কৃষিৰ লগতে জড়িত কাতি বিহুটো আমাৰ কৃষিৰ লগত সম্পৰ্কৰ লগতে জড়িত আমাৰ সেইটো সময়ত আচলতে নতুন ধান পোখা মেলে আমাৰ অসমৰ প্ৰধানকৈ কৃষি বুলি ক'লে ধান ধানখেতিটোৱে হয় আৰু এই ধানখেতি যাতে কোনো বেমাৰ বিঘিনি নহয় যাতে পোক পৰুৱা খাই শেষ কৰিব নোৱাৰে আৰু যাতে নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে কি হয় আমাৰ পথাৰত চাকি দিয়া হয় বন্তি চাকি এইয়াও এটা অন্ধবিশ্বাসেই যে বন্তি চাকি যদি দিয়া হয় তাত পোহৰ দেখি পেলাই আমাৰ পোক পৰুৱা আহি মৰেহি বা আহি তাত পোহৰ আহি পেলাই তাত লাগি যাতে পোক পতংগ কম হয় তাৰ কাৰণে আচলতে খেতিপথাৰত সেই বন্তি চাকি দিয়া হয় চাকি জ্বলোৱা হয় আৰু ঘৰে ঘৰে যাতে ঘৰতো যাতে একো বেমাৰ আজাৰ নহয় ঘৰবোৰ যাতে ভালদৰে থাকে তাৰ কাৰণে কি হয় ঘৰে ঘৰে চাকি জ্বলোৱা হয় আৰু তুলসী গছতো আমাৰ বন্তি চাকি চাকি জ্বলোৱা হয়

আৰু আমাৰ অসমত এনেদৰেই বিহু বিহু উৎসৱটো পালন কৰা হয় আৰু বিভিন্ন ধৰণৰ উৎসৱবিলাক আছে আমাৰ প্ৰধানকৈ অসমৰ অসমীয়া হিচাপে জাতীয় উৎসৱ বিহুটোৱে পালন কৰা হয় গতিকে আমি সকলোৱে বিহুটোক পালন কৰিবলৈ আমি অসমীয়া হিচাপে জীয়াই ৰাখিবলৈ বিহুক পালন কৰিব লাগিব আৰু আমি অসমীয়াসকলে একতা কৰাত বিহুটোৱেই প্ৰধান গতিকে আমি বিহুক জীয়াই ৰাখিলে আচলতে অসমীয়া জাতিটো জীয়াই থাকিব ধন্যবাদ